হেল্ল' মৰিগাঁও গাড়ী ষ্টেণ্ড হয়নে অঁ মই গাড়ী কেব এখন মই বুকিং কৰিব বিচাৰিছোঁ মই ফুৰিবলৈ যাব বিচাৰিছোঁ মোৰ পৰিয়ালৰ লগত আপুনি যাব পাৰিব নেকি কাজিৰঙা যাম কাজিৰঙা গ'লে মোৰ কিমান ভাড়া হয় মোক জনালে মই ভাল পাম মোৰ বৰ্তমান যোৱাত কেইবাজনো যাব বিচাৰিছে কিন্তু আপুনি আপোনাৰ গাড়ীখনত কিমানজনে মেনেজ কৰিব পাৰিব চাৰিজন গ'লে কিমান ভাড়া হ'ব আৰু ছজনমান গ'লে কিমান ভাড়া হ'ব চাৰিজনৰ যদি চাৰি হেজাৰ আৰু ছজনতো ছহেজাৰ ল'ব নেকি তাতকৈ কম মূল্যত যাব নোৱাৰিব নেকি যদি আমি ছজন যাওঁ ছয়জন গ'লে আপুনি পাঁচ হেজাৰ টকাত যাব পাৰিবনে আপোনাৰ গাড়ীখনত ছয়জন ভালকৈ যাব পাৰিবনে গাড়ীখন বেছি সৰু নহয়তো গাড়ীখন যদি ডাঙৰ হয় তেতিয়াহ'লে ছয়জন যাব পাৰিম কাৰণ কিয় দূৰ বাট আৰু ছজন গ'লে সৰু গাড়ীত বহুত অসুবিধা হ'ব যদিহে ডাঙৰ গাড়ী হয় তেতিয়াহ'লে একো অসুবিধা নহয় ঠিক আছে আপুনি পাঁচ হেজাৰ টকাতে মই আপোনাৰ গাড়ীখন ঠিক কৰিছোঁ আপুনি ৰাতিপুৱা ছয়বজাতে আমাৰ মৰিগাঁও টাউনতে আহিব মোৰ ঘৰ টাউনতে হয় আপুনি মৰিগাঁও চকটোতে ৰখি থাকিব মই আমি তাতে লগ হ'ম সময়মতে আপুনি উপস্থিত থাকিব ঠিক আছে